মই যোৱা মাহত এখন শাৰী কিনিছিলোঁ শাৰীখন কটনৰে আছিলে শাৰীখন ইমানেই বেয়া যে এ ধুলোঁ ধোৱাৰ পিছতে মানে ৰং গ'ল আৰু কিবা সুপসুপীয়া হৈ পৰিলে এতিয়া শাৰীখন পিন্ধাৰ উপযোগী নোহোৱাই হ'ল এ সেইখন এতিয়া পিন্ধিবই নোৱাৰিম চাগৈ